মোৰ প্ৰিয় কিতাপ বা উপন্যাস হৈছে য়েচে দৰজে থংছি ছাৰৰ শৱ কটা মানুহ কিতাপখন মোৰ প্ৰিয় হোৱাৰ কাৰণ হৈছে কিতাপখনত অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীৰ বিষয়ে লেখকে লিখিছে এটা নতুন জনগোষ্ঠীৰ বিষয়ে অৱগত কৰাৰ কাৰণে কিতাপখন মোৰ প্ৰিয় কিতাপখনৰ কাহিনী হৈছে মূল কাহিনী চীন ভাৰতৰ যুদ্ধ উনৈছশ পঞ্চাশ চনৰ ভূমিকম্পৰ কথা বৌদ্ধ ধৰ্মৰ প্ৰতি অত্যাধিক আস্থা ইত্যাদি কিতাপৰ পৰা বহু কথাই শিকিলোঁ যেতিয়া আও থাম্পা লেতেৰা কাপোৰ পিন্ধি শৱ কাটিছিল তেতিয়া তেওঁক গাৱঁৰ মানুহে পাত্তা দিয়া নাছিলে দূৰে দূৰে আছিল তেওঁৰ পৰা আও থাম্পা সুস্থ অৱস্থাত যেতিয়াৰ পৰা থাকিব লৈছে তেতিয়া তেওঁক সকলোৱে গুৰুত্ব দিছে